হেল্ল' ডুমডুমাৰ লাগিছে নেকি বাৰু মই এক প্লে'ট চিকেন চাউমিন অৰ্ডাৰ দিব বিচাৰিছিলো মোৰ এড্ৰেছ ডুমডুমা আছু অফিচ নিয়েৰ চিভিল হস্পিটেল হয় আপুনি পালেহি মোক এই নম্বৰতে কণ্টেক্ট কৰিব পাৰিব